চৰকাৰে আমাক আঁচনি দিছে চৰকাৰে আঁচনি দিছে আয়ুষ্মান কাৰ্ড দিছে তাকে ঘৰৰ ওচৰতে চাব চেণ্টাৰ বনাই দিছে এখনকৈও নহয় দুখন বনাই দিছে আমাৰ বেমাৰ আজাৰ হ'লে আমি তালৈকে যাওঁ তাতে দেখুৱাওঁগৈ আজি আৰু এনেকৈ শিবিৰ এটা পাতিছে আমাৰ ঘৰৰ ওচৰতে হৰি মন্দিৰতে হেৰিয়াত নামঘৰত তাতে পাতিছে তালৈ যাবলৈ কৈছিলে কালি ফোন মাৰি আজি বোলে নাযাওঁ মই বেলেগ এফালে যাম বুলি ক'লোঁ এয়া আমাৰ ইয়াত গোলাঘাটতো আছে মেডিকেল কলেজ এই গুৱাহাটীও যাব পাৰে বেমাৰ হ'লে মানে ডাঙৰ ডাঙৰ বেমাৰ হ'লে এই আয়ুষ্মান কাৰ্ডৰ থাকিলেই তাৰমানে যাব পাৰে মোৰ আছে আয়ুষ্মান কাৰ্ড ছোৱালীজনীৰ লগত মই গুৱাহাটী গৈছিলোঁ গুৱাহাটীতে বেমাৰটো ভাল হৈ আহিল আৰু যেনিবা ভাল হ'ল আৰু এতিয়া পোন্ধৰ দিনমান থাকিলোঁগৈ নি এনে বাহিৰাকৈ পইচা খৰচ হোৱা নাই তেনেকৈ হেৰি কি কয় মোৰ নিজৰ পইচাও লোৱা মানে খৰচ হৈছে যেনিবা বেছি খৰচ হোৱা নাই আয়ুষ্মানতে যিমানখিনি খৰচ হ'ল আৰু হ'ল এতিয়া ভাল কৰি মেলি আহিলোঁ আৰু এনেই গোলাঘাটত আছে এইটো গোলাঘাটলৈও আহিয়ে আছো মই এতিয়া চকুটো অপাৰশ্যন কৰিলে আজি দহ পোন্ধৰ দিন হৈছে পোন্ধৰ দিন নহয় বিছ দিন হৈছে যেনিবা বিছ দিন হৈছে এতিয়া বিছ দিনৰ মূৰত এতিয়া চেকআপত আহি থাকিব লাগে সপ্তাহৰ মূৰে মূৰে সপ্তাহৰ মূৰে মূৰে আহি থাকিব লাগে অঁ হ'ব